সংস্কৃতিত থকা বিশেষ কিছুমান কলা আৰু শিল্পকলাৰ কাপোৰৰ সামগ্ৰীবোৰ হ'ল পাট মুগা এৰি কটন এ চি কটন পলি পাট বিভিন্ন ধৰণৰ বিহুত পিন্ধা বিহুত নাচনীসকলে পিন্ধা সাজবিধ হ'ল মুগাৰ

আৰু সত্ৰীয়া নৃত্যত পিন্ধা সাজবিধ হ'ল পাটৰ বিভিন্ন কলা আৰু শিল্পকলাৰ সামগ্ৰীবোৰ হ'ল মুখা ঢোল পেঁপা বাঁহী খোল দতৰা হাৰমনিয়াম গীটাৰ তাল গগনা